কাপোৰ ধুবলৈতো মই এনেতো ৱাচিং মেচিনে ব্যৱহাৰ কৰোঁ আৰু আৰু মই বিভিন্ন বতৰত এইটো ট্ৰাই কৰোঁ যে যেনেকৈ আপোনাৰ গৰমদিনত আমি বেছিভাগেই কাপোৰ ধুবলগীয়া হয় কাৰণ গৰম দিনত আমি ঘামি গ'লে আমাৰ গাৰ গাৰ ঘাম চোলাত লাগে কাপোৰ বেয়া হ'ব পাৰে সেইটো বাবে আমি কাপোৰবোৰ ধুই থাকিব লাগে আৰু ঠাণ্ডাদিনত ইমান ধুবলগীয়া প্ৰয়োজন নহয় কাৰণ ঠাণ্ডাদিনত মানুহবোৰ ইমান নেঘামে তাৰ কাৰণে আমি পানী ইমান সেইবোৰ ধুব নেলাগে তাৰ কাৰণে আমি ৰ'দত দিলে হৈ যায় আৰু বিভিন্ন বতৰত যেনেকৈ ধৰি লওক বৰষুণ দিলে আমি এতিয়া কিছুমান টাইমত আমি ৰ'দৰ দিব নোৱাৰোঁ যেনেকৈ বৰষুন দিনত আমি ৱাচিং মেচিনতে ড্ৰায়াৰ ইউজ কৰি শুকুৱাব পাৰোঁ